মই খৰালি মাহত আৰু বাৰিষা এই দুয়োটা বছৰত দুয়োটা ছিজ'নতে মই শাক পাচলি ছটিয়াই আৰু পাচলি ৰুই মই বহুতখিনি উপাৰ্জন কৰি আহিছোঁ খৰালি মাহত কাতিত আঘোণত মই ধনিয়াৰ খেতি পালেং শাক চুকা শাক মূলা লাই শাক তেনেকুৱাকৈ বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি পাইছোঁ ধনীয়াত ধনিয়াবিলাক সচৰাচৰ পোন্ধৰ ওঠৰ দিন বা বাইছ দিনৰ মূৰত গজি ওলায় লাই শাক পালেং শাক চুকা শাক এইবিলাক ধনিয়াতকৈ ধনিয়া খেতিতকৈ আগতে ফুটি ওলায় ঠিক দুই পতিয়া হোৱাৰ লগে লগে এইবিলাক শাকত পানী খালৰ পানী আনি ছটিয়াই দিওঁ তাৰ পিছত মৰা গোবৰ

তাৰে পচন সাৰ মিহলাই লৈ শাকৰ ভেটিত ছটিয়াই দিওঁ সপ্তাহৰ মূৰে মূৰে এইবিলাক শাকত পানী দিওঁ তাৰ পিছত সেইয়া শাক পাচলি যেতিয়া ডাঙৰ হয় তেতিয়া বজাৰত মই পাচলি বেপাৰী ঘৰতে মাতি আনি এইবিলাক বিক্ৰী কৰি মই বহুত টকা পইচা উপাৰ্জন কৰোঁ তাৰ পিছত বাৰিষা যেতিয়া হয় বাৰিষা চাং ৰঙালাও আৰু ঘৰৰ পিছফালে কোমোৰা গুটি দি ঘৰৰ চালত কোমোৰাৰ খেতি ঘৰৰ পিছফালে বাঁহৰ চাং পাতি জিকা ভোল লেচেৰা বাৰিষা লগা এইবিলাক পটল ৰঙালাও বাৰিষা হোৱা পানীলাও এনেকুৱাকৈ বিভিন্ন পাচলি মই খেতি কৰোঁ এইবিলাক ৰঙালাও পানীলাও জিকা ভোল নিলাজী কোমোৰা পানীলাও এইবিলাক দি বাৰিষা বিক্ৰী কৰিও মই বহুত উপাৰ্জন লওঁ এই উপাৰ্জনৰ টকাৰে মই ল'ৰা ছোৱালী পঢ়া শুনাত বহুতখিনি সহায় কৰোঁ সিহঁতক কিতাপ পত্ৰ আনি দিওঁ টিউচন মাষ্টৰক টকা পইচা দি পেলাই মই মালিকক সহায় কৰি দিওঁ তাৰ পিছত এই পাচলিবিলাক বিক্ৰী কৰি কৰাৰ পিছতো এইবিলাক পাচলি দি ঘৰতো ৰন্ধা বঢ়া কৰি বহুত সহায় পাওঁ এইবিলাক পাচলি আমাৰ ঘৰত প্ৰত্য়েকজন মানুহে আমাৰ চাৰিজন পৰিয়াল ল'ৰা ছোৱালী দুটা মালিক আৰু মই চাৰিজনে এইবিলাক পাচলি খাই বৰ ভাল পাওঁ পানীলাও জিকা ভোল এইবিলাক আমি মাছেৰে বনাওঁ সৰু সৰু মাছেৰে পানীলাও বনাওঁ ৰঙালাও আমি ছয়াবিন মিহলাই লৈ এইবিলাকেৰে আমি চব্জি বনাওঁ এইবিলাক আমাৰ ল'ৰা ছোৱালীয়ে বহুত ভাল পাই খায় আৰু মই বছ প্ৰত্য়েক বছৰে এইবিলাক খেতি কৰি মই বৰ ভাল পাওঁ মই এনেই থাকিব বহুত বেয়া পাওঁ কাৰণ মই এইবিলাক কৰিয়েই মই ইমান বছৰ কটাইছোঁ মই যদি এইবিলাক উপাৰ্জন কৰি পেলাই এই ল'ৰা ছোৱালী পঢ়াই আছোঁ যদিও মোৰ ব্য়ক্তিগত কামতো মই কিছুমান ব্য়ৱহাৰ কৰিছোঁ যেনেকুৱা মই শাল বোৱা কামত কানি কাপোৰ বোৱা কামত এইবিলাক টকা পইচাৰে বহুত মোৰ সহায় হৈছে তাৰ পিছত ঘৰুৱা সা সামগ্ৰী ৰন্ধা বঢ়া এইবিলাক টকাৰে মই উপাৰ্জনেৰে মই যেনেকুৱা ৰন্ধা বঢ়া পাক ঘৰৰ সামগ্ৰীবিলাক কিনি লৈছোঁ কানি কাপোৰ কিনি লৈছোঁ তাৰ পিছত মই মোৰ নিজৰ আ অলংকাৰবিলাকো মই বনাই ল'ব পাৰিছোঁ এনেকৈয়ে মই ভাবিছোঁ বাৰিষা হ'লে বাৰিষা হোৱা শাক পাচলি খৰালি হ'লে খৰালি হোৱা শাক পাচলি এইবিলাক কৰিম বুলি মই ভাবিয়ে আছোঁ আৰু মই কৰিম বুলিয়ে মই আগবাঢ়ি গৈ আছোঁ মই ল'ৰা ছোৱালীকেইজনকো শিকাই দিছোঁ কোন সময়ত কোনটো বস্তু ৰুব লাগে কোনবিধ বস্তু শাক শাকৰ গুটি ছটিয়াব লাগে মই ল'ৰা ছোৱালী দুটাকো শিকাই দিছোঁ আৰু তেওঁলোকে শিকি লৈ মোৰ নিচিনাকৈ সুন্দৰভাৱে এই খেতি বাৰিষা কি খৰালি কি দুয়োটা ছিজ'নতে ল'ৰা ছোৱালী দুটায়ো মোৰ নিচিনাকে কৰি যাই আছে তেওঁলোকেও এইবিলাক বেচা বিক্ৰী কৰি পঢ়া খৰচবিলাক বা নিজৰ ঘঁহা পিহা বা কিতাপ পত্ৰ এইবিলাক কিনি লৈ বহুখিনি লাভৱান হৈছে আৰু তেওঁলোকে ল'ৰা ছোৱালী দুটাই কৈছে যে এনেকুৱা কাম কৰিলে জীৱনত বহুত উন্নত হ'ব পাৰি আৰু এনেকুৱাকৈ আমিও কৰি যাম যিটো ছিজ'নত যি কৰিব লাগে মাৰ পৰা শিকি ল'লো যিহেতুকে আমিও এইবিলাক কৰি যায় এনেকুৱাকৈয়ে মাৰ নিচিনাকৈ উপাৰ্জন কৰিম উপাৰ্জন কৰি আৰু বেলেগ মানুহকো শিকাই দিম বা এইবিলাক আদৰ্শ দিম তেওঁলোকে লগৰ ল'ৰা ছোৱালীবিলাকক মাতি আনি এইবিলাক সম্পূৰ্ণভাৱে দেখুৱাই দিলে আৰু শিকাই দিলে শিকাই দিয়া কেইজনেও খুব সুন্দৰভাৱে শিকি মেলি এইবিলাক কাম কৰি মিলি পেলাই উপাৰ্জন কৰিলে লগৰ কেইজনেও